বিভিন্ন ধৰণৰ গাড়ীসমূহ হৈছে ইক'স্পৰ্ট টাটা নেনো এলটো মাৰুটি এইট হাণ্ড্ৰেড স্ক'পিঅ' বলেৰ' চাফাৰী ফৰচুনা ভেনু ক্ৰেটা অ'ডি বি এম ডাব্লিউ জে চি বি ট্ৰেক্টৰ ডাম্পাৰ ফ'ৰ জিৰ' চেভেন চুমু টাটা চুমু